তাৰকাসকল যিহেতু জনপ্ৰিয় তেওঁলোকৰ সকলো কথা জানিবলৈ মানুহে আগ্ৰহ প্ৰকাশ কৰে সেইকাৰণে তেওঁলোকৰ সম্ভৱতঃ ঘৰুৱা জীৱন সম্পৰ্কে পাৰিবাৰিক জীৱন সম্পৰ্কে কোনো কথাই গোপনীয় হৈ নাথাকে ফাদিল হৈ যায় আৰু সংবাদিকসকল বা আন মানুহে আৰু আজিকালি সামাজিক মাধ্যমৰ যোগেদি এইবোৰ ব্যাপক প্ৰ প্ৰচাৰ লাভ কৰে ধৰক আৰু অন্তত মুম্বাইত যিসকল আছে যিসকল চেলিব্ৰেটি তেওঁলোকে বাটত মুকলিকৈ ওলাবই নোৱাৰে তেওঁলোকক মানুহে ঘেৰি ধৰে আচলতে জনপ্ৰিয়তাৰ কাৰণটোৱেই তেওঁলোকৰ কোনো ধৰণৰ যে গোপনীয়তা তেওঁলোকে কাৰোবাৰ লগত কথা পাতিলে সেইটোও মানুহে জানিবলৈ পায় আপোনাৰ ক'ত গৈ আছে কি কৰি আছে কি চিনেমাৰ শ্বুটিং কৰি আছে কাৰ লগত গোপনে প্ৰেম কৰিছে কি খাইছে বা কি খাই ভাল পায় কোনো কথাই গোপন হৈ নাথাকে গোপন হৈ এইকাৰণেই নাথাকে যে তেওঁলোকক যিহেতু মানুহে অত্যাধিক ভাল পায় আৰু সেই ভাল পায় কাৰণেই নিজৰ ভাল চৰিত্ৰটোৰ সম্পৰ্কে জানিবলৈ জানিবলৈ তেওঁলোকৰ কাৰ্যকলাপ সম্পৰ্কে জানিবলৈ হেৰি পায় আৰু তাতকৈ আৰু ডাঙৰ কথা আছে যিবিলাক ধৰক ক্ৰিকেট খেলুৱৈ ক্ৰিকেট খেলুৱৈবিলাকটো আজিকালি সাংঘাতিক ধৰণে জনপ্ৰিয় গতিকে তেওঁলোকৰনো কি কথা গোপন হৈ থাকিব তেওঁলোকৰ পাছে পাছে মানুহে খেদি ফুৰে জানিবলৈ গতিকে সেইটোৱেই এতিয়া বিৰাট ক'হলি তেওঁৰ বিষয়ে জানিবলৈ কাৰ আগ্ৰহ নহয় তেওঁ কি কৰিছে ক'ত খাইছে ক'ত ঘূৰি ফুৰিছে সকলোখিনি কথা মানুহে জানিবলৈ বিচাৰে গতিকে সেইটোৱেই আচল কথা যে যিহেতু ভাল পায় আৰু ভালপোৱা মানুহজনৰ সকলোখিনি কথা মানুহে জানিবলৈ আগ্ৰহী হয় সেইকাৰণেই মানুহে জানি থাকে তেওঁলোকে তেওঁলোকৰ পাৰিবাৰিক জীৱনেই হওঁক বা ৰাজহুৱা জীৱনেই হওঁক গোপনীয়তা বুলি বিশেষ একো কথাই নাথাকে মানুহে আলটিমেটলি গম পাই যায়